অঁ সন্তান দা হয় নে খুড়ীহঁতৰ ভাল নে অঁ এতিয়া খুড়ীয়ে ভাত খা বনালেনে কি কিহেৰে বনালে অঁ

এতিয়া খেতি পথাৰ কৰি মাটিখিনি ৰুলে নে

এই আমাৰো এইফালে পানী বেছি যে এইবাৰ আমাৰ আছেই মানে দুডৰা চাৰিডৰামান ৰুবলৈ কঠীয়াও আছে আকৌ মানুহ পাবলৈও নাই তাতে যিখিনি ৰোৱা হ'ল সেইখিনি পোকেও খাইছে চেলেকা পোক লাগিছে পানী বেছি হ'লে আকৌ পোক লাগে নহয় পথাৰত এতিয়া ৰুবলৈ এই বতৰটোও বহুত ৰ'দ দিছে ৰুৱনি পাবলৈও টান ইমান ৰ'দত ৰোৱনীয়ে ৰুবলৈ মনো নকৰে এতিয়া ৰুম বুলি মনতে ভাবি থৈছোঁ আৰু এতিয়া ৰুব পৰা হ'বই নে নহ'বই নে দিন আছে বাৰু ভাদ মাহটো আৰু বেছি দিন নাই যোৱা নহয় পৰা হ'বই আৰু দ মাটিত ধান এনেও হ'বই পিছত ৰুলেও হ'ব এইবোৰ মানে আৰু ৰণজিৎ ধান আগৰ হেৰিআৰ ধানখিনি হে নহয় আগৰ দিনৰ ধানবোৰটো হ'বই যিবোৰ শালি ধান

অঁ সেইকাৰণে ৰুম বুলি ভাবি থৈছোঁ আৰু এতিয়া কি হয় কঠীয়াও থৈ দিয়া আছে

অঁ অঁ হ'ব দিয়া পানী কমিছে আৰু ৰুব পৰা হ'ব আৰু দুই চাৰি দিনৰ পিছত হ'ব দিয়ক তেতিয়া হ'ব এতিয়া সেইটোকে সুধিলোঁ আৰু খবৰটো ল'লোঁ বোলো ৰুব কৰিব পৰা হৈছেনে নাই পাৰিছেনে নাই খেতি বাতি হৈছেন নাই